স্কুলৰ পেইণ্টিঙো আমি সৰুতেই শিকাইছিলে স্কুলত এনেকুৱা হাতী বনাবলৈ শিকাইছিলে ঘোঁৰা বনাবলৈ শিকাইছিলে কাগজৰে কেনেকৈ পদুম ফুল বনায় সেইবোৰ শিকাইছিলে আকৌ ৰুমাল দিও কিছুমান বস্তু শিকাইছিলে আৰু এনেকুৱা বিচনী বনাবলৈও শিকাইছিলে যি কি আমাৰ এতিয়াও সেইবোৰ মনত আছে এতিয়াও আমি বনাব পাৰোঁ আৰু এনেকুৱা কেমেৰা বনাবলৈও শিকাইছিলে আৰু এনেকুৱা লিফাফা বনাবলৈও শিকাইছিলে বহুত কিবা কিবি শিকাইছিলে আৰু এনেকুৱা নাও বনাবলৈও শিকাইছিলে নাওবোৰ তেতিয়া চিংগলকৈ বনাবলৈও শিকাইছিলে আৰু এনেকৈ ডবলকৈ বনাবলৈও শিকাইছিলে আৰু নাও বনাইছিলো আমি ফুল তাৰ পিছত বিচনী আমি সেইবোৰ আচলতে আমাৰ হাতৰ কামো দিছিলে বাৰু তাৰ পাছত ভেণ্টি বেগ বনাবলৈও শিকাইছিলে সেইবোৰ এতিয়াও আমাৰ মনত আছে কেনেকৈ ভেণ্টি বেগ বনোৱা হয় সেইবোৰ সকলোবোৰ